হেল্ল' কওক কওক

তাৰমানে বিছ বছৰমান আগত গুৱাহাটীতটো ৰাস্তাবিলাক ঠেক ঠেক আছিল আৰু পকী বিল্ডিং বুলি ক'বলৈ গ'লে জি এচ ৰোডত কামৰূপ ফ্ল'ৰ মিল ৰঙা বিল্ডিংটোহে আছিল বাকী একো মানে সব আসাম টাইপ সৰু সৰু জুপুৰি তেনেকুৱা ধৰণৰে আছিল আৰু ফাঁচী বজাৰত আপোনাৰ এই ফখৰুদ্দিনৰ বিল্ডিংটো হৈছিলে আৰু সেইখিনিতে কিন্তু কোনো এই পকা বিল পকা ঘৰ তাৰমানে বিল্ডিং হিচাপে নাছিলে তেতিয়া ৰাস্তাবিলাক ঠেক ঠেক যিবিলাক তাৰমানে উন্নয়ন বুলিবলৈ সেই সিমানেই আৰু মানে বস্তু দাম মানে বহুত কম আছিল তেতিয়া

এক টকাতে চাউল পায় তিনি কিলো তেনেকুৱা ধৰণৰ আৰু আপোনাৰ মিঠাতেলৰ দামো তেনেকুৱা সেই আগৰ অনা অনা ষোল্ল অনা এই চিষ্টেম আছিল যে সেই চিষ্টেমত আমি পাইছিলোঁ মিঠাতেলৰ দাম আছিল পাঁচ অনা হয় হয় হয় হয় হয় আৰু এতিয়া এতিয়া চাওক এতিয়া অসম টাইপ আসাম টাইপ বিল্ডিং মানে আৰু খেৰী ঘৰটো পাবলেই নাই আৰু ৰাস্তাবিলাক ইমান বহল বহল বনাইছে ফ'ৰ লেন ছিক্স লেন কিছুমানে এই এই এইফালেটো ছিক্স লেন হৈয়ে আছে আৰু যিবিলাক মানে আপোনাৰ এই হৈছে ফ্লাইঅভাৰবিলাকো এতিয়া চাবলৈ গ'লে ইমানৰ এটা দিশ আৰু মাল্টিনেশ্বনেল কোম্পানীবিলাকে আহি পেলাই ৱালমাৰ্ট তাৰপিছত এই ৰিলায়েন্সৰ এইবিলাকে যে চ' এইবিলাক দিছে চ' ৰূমবিলাক কাপোৰ কানিকে আদি কৰি লাগতিয়াল বস্তুবিলাক চব মানে

সহজতে পোৱা যায় আৰু যি বিচাৰে তাকে পায় আৰু ৰিটাৰ্ণো কৰিব পাৰি যিটো বস্তু আপোনাৰ ভাল নাপালে সেইটো সুবিধাও দিয়ে তেতিয়া ম মানুহৰ গৱেষণা কৰি যিটো পাইছে এই গোটেইখিনি গুৱাহাটীতেই উপলব্ধ হৈছে এইটো ডেফিনিটলি কৰিব মানে ঠাই নাইকিয়া হৈছেতো গছকো ঠাই লাগে নহয় এই ঠাই দুই এজোপা আছে নাৰিকল গছ তামোল গছ গুৱাহাটীৰ মাজতো দেখা যায় আৰু ৰাচ এই ৰাস্তাৰ দুই কাষে কিছুমান মানে গছ আছে আৰু বামুনী মৈদামৰ সেইফালে অও নুনমাটিৰ ৰাস্তাটোত কিন্তু হয় হয় হয় হয় আকাশ পাতাল পাৰ্থক্য ওকে ওকে